মাছ ধৰিবলৈ যোৱাটো এটা মোৰ কাৰণে চখো মই ভালো পাওঁ ধৰি এটা মোৰ হবি এইটো মই ভাল লাগে আৰু সেইভাগে যাওঁ নোযোৱাকৈ নাথাকোঁ মাছ ধৰাৰ কৌশল বুলি ক'বলৈ গ'লে অকল এক প্ৰকাৰেই নহয় বিভিন্ন প্ৰকাৰে মাছ ধৰা হয় বা তেনেকুৱা ধৰেও যিহেতু বৰশী বোৱা হয় লাঙি পতা হয় জুলুকি মৰা হয় মাছ জালত টানিও ধৰা হয় জাল মৰা হয় ৰাতি জুৰ কাবলে কাটিবলৈ যোৱা হয় ঠিক তেনেদৰে ক'বলৈ গ'লে ঘৰৰ পিছফালে পুখুৰীও আছিলে এটা বা আছেও এতিয়া বৰ্তমান মাছ আবেলিহে ধৰা হয় বেছিকৈ তেনেকে বৰশী পাতি কেঁচু টোপ দিওঁ কেঁচু টোপত যিহেতু কাৱৈ মাছ গৰৈ মাছ অলপ বেছি লাগে পোৱাও হয় পায়ো আছোঁ তেনেকৈ মাজে সময়ে ধৰা হয় সময় সুবিধা মিলায় দ্বিতীয়তে বৰশীটো তেনেকৈ ধৰোঁৱে ঘৰত দ্বিতীয়তে ওচৰত সৰু সুৰা লুৰ আছে নদী আছে পথাৰ আছে তালৈও যোৱা হয় পথাৰলৈ যোৱা হয় কেতিয়াবা পথাৰত সৰু সুৰা লুৰ নদীত তাত জাল টনা হয় লগৰীয়া আৰু এজন লাগে তাত অকলে জাল টানিব যিহেতু নোৱাৰি জুলুকি মৰাও হয় তেনেকৈ ধৰা হয় মাছ আৰু যিহেতু ক'লোঁ জুৰ কাটিবলৈও মই ভাল পাওঁ মই জুৰ কটা এটা চখ মাছ ধৰাটো ধৰাই মাছটো গ'লে জুৰ কাটিবলৈ মাছ পোৱা হয়েই কিন্তু তাৰ ওপৰতো এটা চখ ভাল লাগে গৈ আমাৰ গাঁও ওচৰে পাঁজৰে যিহেতু আমি গাঁৱলীয়া মানুহ আমাৰ ঘৰৰ পিছফালেই পথাৰ আমি বিশেষকৈ বাৰিষা দিনত আৰু সন্ধিয়া ঠিক সাত বজাৰ পিছত আমি মাছ মাৰিবলৈ যাওঁ আমাৰ লগৰীয়াসকল গোট খায় চাৰি পাঁচজন আমাৰ লগৰ আছে আমি ভাল পাওঁ ধৰি আমি মাছ তেনেকৈ জুৰ বাবলৈ গ'লে আমি লগত দা নিওঁ লেম্প আছিলে আগতে লেম্প নিছিলোঁ কিন্তু আজিকালি লেমটো ঠিক তেনেদৰে উপলদ্ধ নহয় এই সেইকাৰণে আজিকালি আমি নিজেই বাঁহৰ চুঙা কাটি তাতে কেৰাচিন তেল দি তাত কাপোৰ এখন জ্বলাই লৈ যাওঁ অলপ দেৰিলৈকে জ্বলে তাৰ পোহৰত আমি মাছ কাটোঁগৈ বিভিন্ন ধৰণৰ মাছ পোৱা হয় গৰৈ মাছৰ পৰা কাৱৈ মাছৰ পৰা শিঙি মাছ কেতিয়াবা কাৰোবাৰ ফিছাৰীত পানী যেতিয়া বেছি হৈ উপঙি আহে পথাৰলৈ মাছবোৰ বৈ যায় সেয়া মাছো ধৰা হয় তেনেকৈ ধৰি অনা হয় আমি বাল্টিং লৈ যাওঁ যাওঁতে বাল্টিঙতে একেলগে ভৰাই আনো তাৰপিছত আমি ঘৰত পাই আমি লগৰ যি চাৰি পাঁচজন যাওঁ গোটেইকেইজনে ইজনে সিজনে ভগাই লওঁ সমান সমানভাৱে কেতিয়াবা দুই এটা বেছিকৈও লওঁ যিহেতু কেৰাচিন তেলটো মই অলপ বেছিকৈ যোগাৰ ধৰোঁ ঠিক তেনেদৰে আৰু দ্বিতীয়তে মাছ ধৰি ভালো লাগে জানিবও লাগে এটা চখৰ কথা খাব জানিলেই নহয় ধৰিবও জানিব লাগে আৰু লোকেল মাছ চালানি মাছতকৈ বহুত টেষ্ট আৰু লোকেল মাছটো যিহেতু পোৱা হয় পুঠি মাছো পোৱা হয় ভাল পৰিমাণত আৰু পুঠি মাছ আমাৰ পুখুৰীটো পাওঁ বৰশী বালে পুঠি মাছ পোৱা হয় যিহেতু আমাৰ ঘৰৰ ওচৰত সাগৰ নাই নদী আছে দুই এখন সৰু সুৰা নদী আৰু নদীলৈ যোৱা হয় বিশেষকৈ আমাৰ ধৰক ৰাজহুৱাভাৱে যেতিয়া খানা পিনা হয় আমাৰ নামঘৰত বা আমাৰ ৰাজহুৱা কিছুমান খানা ওলায় আমি গাঁৱৰ ৰাইজসকল ৰাইজ বুলিবলে গ'লে বয়সীয়াল মানুহসকল নহয় আমি ডেকাসকল একেলগ হওঁ এটা ফুৰ্তিও হয় তাতে আমি নদীত গৈ মাছ ধৰোঁগৈ জাল মাৰোঁ জাল মাৰি মাছ ধৰা হয় মাছ ধৰাৰ পিছত আমি ধৰক নদীৰ কিনাৰতে আমি বস্তু লৈ যাওঁ তেনেকুৱা চাউল দালি ইত্যাদি লৈ গৈ তাতে আমি এটা মাছ ধৰোঁ মাছৰ ভাজি কৰি তাত ভাত পানী খোৱা হয় দ্বিতীয়তে মাছ ধৰাও হয় আনি পেনি আকৌ আমি আমাৰ নিৰ্দিষ্ট জেগাত উপস্থিত হওঁহি য'ত আমাৰ খানা পিনা হয় বা আমি য'ত খানা পিনাটো আয়োজন হয় তাত আহি আকৌ মাছকেইটা আমি দিওঁহি যে আমাৰ গাঁৱৰ ৰাইজৰ হৈ আমি এইখিনি ধৰি দিছোঁ বুলি এটা ভাল উপলব্ধি মাছ ধৰাটো জানিব লাগে আজিকালিৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা মাক বাপেকে যাবলৈয়ে নিদিয়ে কিন্তু আমাক দিছিলে সেই সময়ত আৰু সেইকাৰণে আমি যে অলপ অভিজ্ঞ যে মাছ এনেকৈও ধৰিব পাৰি গতিকে মাছ ধৰাটো এটা ভাল কলা বুলিয়ে ক'ব পাৰি